মই যিবোৰ খেতি কৰা হয় যেনে পদিনা খেতি মই পদিনাটো বাৰিষা হ'লে ঘৰলৈ আনি এটা পানী নপৰা জেগাত মই ৰুই থওঁ ৰোৱাৰ পৰা মই তাতেই আকৌ নতুনকৈ সঁজাল ধৰে জোপা হয় জোপা হোৱাৰ পাছত মই ভালকৈ ৰাখোঁ যত্ন কৰি ৰখা পাছত জৈৱসাৰ ব্যৱহাৰ কৰোঁ যাতে পুলিটো জোপা হৈ উঠে তাৰপাছত যেতিয়া মই খেতি কৰিবলৈ সৰহকৈ কঁঠাল খেতি কৰোঁ তেতিয়া মই এই জোপাবোৰ উঠাই নি এডাল এডালকৈ কাটি মই ৰুওঁ এনেকৈ মই এই পদিনাৰ খেতি সঁচবোৰ মই নিজে ৰাখোঁ

ফুলপুলি ফুলবোৰ বুঢ়া হৈ যেতিয়া গুটি হয় এই গুটিবিলাক মই ৰ'দত দি ধুনীয়াকৈ শুকুৱাই থৈ ভালকৈ বৈয়ামত ভৰাই থওঁ থোৱাৰ পাছত আকৌ ধুনীয়াকৈ মাটি চাহ কৰি অলপ জেগাতে গুটিবোৰ সিঁচি দিওঁ সিঁচি দিয়াৰ পাছত সৰু সৰু পুলি হয় পুলি হোৱাৰ পাছত মই তাৰ পৰা উঠাই নি বেলেগ জেগাত এজোপা এজোপাকৈ পুলি ৰুওঁ এই পুলিৰ পৰা পিছত ডাঙৰ গছ হয় গছ হোৱাৰ পাছতেই ফুল

এইবোৰ খেতি কৰিবলৈ হ'লে আমি বহুত যত্ন কৰিব লাগিব আৰু জৈৱসাৰো ব্যৱহাৰ কৰিব লাগিব সকলো খেতিতেই কষ্ট কৰিলেহে শস্যৰ ফল ফুল আদি সকলো পোৱা যাব গতিকেলৈ সকলোৱে আহক এইবোৰ খেতি কৰিবলৈ